বৰ্তমান থকা গছবোৰৰ পৰা অধিক গছ পাবলৈ মই বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰোঁ তাৰে প্ৰথমটো হ'ল মই গছৰ ডাল ধৰিবলৈ চেষ্টা কৰোঁ ডাল ধৰোঁতে আমাৰ বিভিন্ন ধৰণৰ আমি কৌশল প্ৰয়োগ কৰিবলগীয়া হয় ডালটো ধৰা আগত ডালটোৰ অকণমান কটাৰীৰে কাটি তাত মাটি আৰু আৰু গোবৰ এটা লেপন দি তিতা কাপোৰেৰে ভাল দৰে মেৰিয়াই তিনি চাৰি মাহ তেনে দৰে ৰখা হয় তিনি চাৰি মাহ ৰখাৰ পাছত যেতিয়া ডালডালৰ পৰা পোখা অৰ্থাৎ শিপা ওলায় সেই ডালডাল কাটি আনি আমি বেলেগ ঠাইত ৰুই দিওঁ আৰু তাৰ পৰা এ এজোপা পূৰ্ণাংগ গছ হয় দ্বিতীয়তে আমি গুটি পচাওঁ গছৰ যিবোৰ গছৰ গুটি পচালে কি কয় গছ পুলি হয় সেই সেই গছ সেই গছবোৰৰ গুটিসমূহ পচাই ৰাখোঁ আৰু সেই গুটিবোৰ পচোৱাৰ পাছত তাৰ পৰা যেতিয়া পুলি ওলায় সেই পুলিসমূহ নি নিৰ্দিষ্ট ঠাইলৈ নি ৰোপণ কৰোঁ আৰু তাৰ পৰা এজোপা পূৰ্ণাংগ গছ হয় আৰু তাৰোপৰি আমি দুপৰটেঙা পাত অৰ্থাৎ যিবোৰ মানে পাতৰ পৰা গজে তেনে ধৰণৰ গছবোৰ আমি পাতবোৰ চিঙি আনি জীপাল বা সেমেকা ঠাইত থ'লে তাৰ পৰা পোখা ওলায় আৰু সেই পাতখিলা নি আমি বেলেগ ঠাইত ৰুলে তাৰ পৰা এজোপা গছ হয় আৰু ধৰক কপৌ ফুল হওঁক মানে কেতেকী ফুল হওঁক তেনেকুৱা ধৰণৰ যোনবোৰ ফুল আছে সেইবোৰৰ পৰা গা গছৰ শিপাইহেতি গা গছ কাটি আনি এই বেলেগ এজোপা তামুল বা নাৰিকল গছত গোবৰ আৰু মাটিৰ এটা মিশ্ৰণ তৈয়াৰ কৰি লেপ দি তাত আমি কাপোৰেৰে মেৰিয়াই থ'লে তাৰ পৰাই শিপাই সেই সেই কপৌ ফুল বা কেতেকী ফুলজোপা এই নাৰিকলজোপা বা তামোল গছজোপাত খামোছ মাৰি ধৰিলে ধৰি আৰু তাত তাত সেই কপৌ ফুল বা কেতেকী ফুলপাহ তাত এটা নিৰ্দিষ্ট স্থান পায় ফুলিব বিচাৰে ঠিক তেনেদৰে কিছুমান ফুল ফুলি ই গুটি পচাই আনি কি কয় ফুলৰ বাগানত ৰুইও মই কি কয় গছবোৰ অধিক কৰিবলৈ চাওঁ আমি বিশেষকৈ আমি কি কয় শিলিখা আমলখি ডালিম তেনেকুৱা ধৰণৰ গছবোৰ পৰাপক্ষত আমি ডাল ধৰিয়েই কি কয় গছৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰোঁ কিন্তু তাৰ গুটি দিলেও কি কয় তাৰ পৰা গছ হয় কিন্তু ডাল ধৰি যদি আমি গছজোপা জীয়াব বিচাৰোঁ তেতিয়া গছজোপা ভাল হয় আৰু গুটিও সোনকালে লাগে আৰু তাৰে আন কিছুমান যেনেকৈ আমল আমলখি আম আম তেনেকুৱা ধৰণৰ আমি পৰাপক্ষত গুটি পচাইয়েই গছৰ পৰা অধিক গছ কৰিবলৈ বিচাৰোঁ